বেকেৰী দোকান নেকি

অৰ্ডাৰ লয় হয় হয় কেকটো মোক অলপ ডাঙৰকৈ লাগিছিলে ডাঙৰকৈ কিমান কিমান কিমানকৈ ল'ব ওৱান পাউণ্ডত কিমানকৈ লয় ফ'ৰ হাণ্ডেডড লয় ন অঁ অঁ

আমাক মানে এতিয়া দুই তিনি তাৰিখে লাগিব জানুৱাৰী হা জানুৱাৰীত হয় দুই তাৰিখে দুই তাৰিখে আপোনালোকে বনাই থৈ দিব আমি তিনি তাৰিখে লৈ আনিমগৈ

অঁ বৈৰাগীমঠ পৰে ন

হয় হয় হয় মই এডভা্ঞ্চ এটা দি থৈ আহিমগৈ অঁ এই হয় হয় হয় হয় অঁ এতিয়া মানে থ্ৰী পাউণ্ডত এতিয়া কিমান পৰিব মোৰ

অঁ টুৱেল্ভ হাণ্ড্ৰেড পৰিব ন কেণ্ডেল অঁ কেণ্ডেল চেণ্ডেল আপোনালোকে দি দিব ন অঁ অঁ হয় আৰু বৈৰাগীমঠ এতিয়া পৰে বৈৰাগীমঠ ন এইডোখৰ পৰা এফালৰ পৰা গ'লে ফালে সোমাই যাব লাগিব বৈৰাগীমঠলৈ অঁ

অঁ হয় অঁ অঁ অঁ ঠিকে আপোনাৰ আৰু আপোনালোকে কেকটো অঁ কোৰ পৰা আনে বাৰু আপোনালোকে তাতে বনাই নে আৰু বেলেগৰ পৰা চপ্লাই আনে হয় হয়

এডভান্স অঁ হয় হয় অঁ ঠিক আছে হ'ব